এজন ভ্ৰমণকাৰী হিচাপে মইতো মোৰ লাইফত বিভিন্ন সমস্যাৰে সন্মুখীন হৈছোঁ তাৰ ভিতৰত প্ৰধান সমস্যাবোৰৰ ভিতৰত এটা হ'ল খাদ্যৰ সমস্যা আমি যিটো ঠাইত ভ্ৰমণ কৰিবলৈ যাওঁ তাত মানে সেই ঠাইৰ পৰম্পৰাগত খাদ্য পোৱা যায় যিটো আমি সচৰাচৰ গ্ৰহণ কৰোঁ সেই খাদ্যৰ সেই খাদ্য খুব কমেই দেখা যায় কম ঠাইতে দেখা যায় যাৰ বাবে আমি এটা নতুন খাদ্য খাই দিয়াৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হৈ আমাৰ ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব কৰা দেখা গৈছে মোৰ ক্ষেত্ৰত সেইটো হৈছে আৰু তাৰ উপৰিও আমাৰ যিটো প্ৰস্ৰাৱ যিটো প্ৰস্ৰাৱগাৰ বা টয়লেটৰ সমস্যা আমাৰ প্ৰায়বোৰ ভ্ৰমণ মই যিবোৰ ভ্ৰমণ কৰিছোঁ ঠাইত তাৰ বেছিভাগতে মানে এইটো প্ৰস্ৰাৱগাৰ টয়লেটৰ অসুবিধা দেখা পাইছোঁ আৰু যিকেইটা ঠাইত পাইছোঁ তাত যথেষ্ট লেতেৰা অৱস্থাত পোৱা গৈছে আৰু তেনেকুৱা ঠাইত যথেষ্ট অসুবিধা হয় এইবোৰ আৰু আৰু এটা প্ৰধান সমস্যা হৈছে মানে ফুৱেল ষ্টেচন বা পেট্ৰ'ল পাম্প আদিৰ যথেষ্ট অসুবিধা হৈছে বাইক লৈ ট্ৰেভেল কৰা সময়ত মোৰ এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে যে আধা ৰাস্তাত মই বহুত দূৰ মানে ট্ৰেভেল কৰি আছোঁ আধা ৰাস্তাত তেল শেষ হৈ গ'ল কিন্তু ওচৰত কোনো ধৰণৰ পেট্ৰ'ল পাম্প নাই আৰু মই সেইটো ভ ভবাও নাছিলোঁ যে ওচৰত পেট্ৰ'ল পাম্প পাম বুলি ভাবি আহিছিলোঁ আৰু তেনেকুৱা ক্ষেত্ৰত মোৰ বহু অসুবিধাৰ সৃষ্টি হৈছে আৰু এটা প্ৰধান সমস্যা হৈছে গাড়ীৰ গেৰেজ কিছুমান এনেকুৱা ভ্ৰমণস্থলী আছে য'ত মানে সচৰাচৰ গাড়ী ভাল কৰা গাড়ীখনৰ কিবা এটা প্ৰব্লেম হৈ গ'লে চাই দিয়া এখন গেৰেজ টাইপ দোকান বা সেনেকুৱা ধৰণৰ ব্যক্তি নাথাকে যাৰ ফলত আকৌ দূৰ দুৰণিৰ পৰা যাই মেকানিক আনিব লাগে আৰু গাড়ী ঠিক কৰিব লাগে তেনেকুৱা ধৰণৰ সৃষ্টি হৈছে আৰু বিভিন্ন ধৰণৰ দোকান পোহাৰৰ অসুবিধা আছে বিভিন্ন ধৰণৰ ভ্ৰমণস্থলীত এনেকুৱা পাইছোঁ যে ভাল দোকান পোহাৰৰ ব্যৱস্থা নাই তেনেকুৱা ঠাইবোৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এইদৰে ভ্ৰমণকাৰী হিচাপে বহুতেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা অভিজ্ঞতা আছে